হেল্ল' অ' দিপ্তী ৰেষ্টুৰেণ্ট হয়নে অ' মই চৰাইবাহীৰ পৰা ৰুণো বৰাই ক'লোঁ মই মানে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা খাদ্যবস্তু অৰ্ডাৰ কৰিছিলোঁ অ' দুই প্লে'ট সেই চাউমিন আৰু চিংৰা দহটা আৰু পৰঠা দুটা আৰু মানে ছশ টকা হ'ল বুলি ক'লে পঞ্চা পঞ্চাছ টকা সেই ঘূৰাই পাওঁ মই মানে ৰিচিপটো দিয়কচোন নহ'লে আপুনি সেই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ ৱেবছাইটটো মোক হোৱাটছএপত দি দিয়ক মই মানে ৰিচিপ্ট কপিটো সেই ডাউনল'ড কৰি ল'ম